মই ঘৰৰ গৃহিণীহে গতিকে মোৰ কৰ্মক্ষেত্ৰত ইমান এটা প বিবাদ বা প্র প্ৰব্লেম নহয় কিন্তু মোৰ মোৰ মানুহজন আৰু মোৰ ল'ৰাটো আৰু মই সেইখিনি আৰু গৃহিণীৰ ঘৰৰ কামখিনিহে গতিকে সেইখিনি মই চম্ভালিব পাৰোঁ কিন্তু মোৰ ওচৰতে এগৰাকী নাৰ্ছ কৰে আমাৰ একে লগৰে নিচিনা কিন্তু তেখেতৰহে দেখিছোঁ তেনেকুৱা বিবাদ কিছুমান আছে ডিউটি যাব সময়তো সময়ত মানুহজনে ৰেডি হৈ নিদিয়ে সোনকালে খোৱা বোৱাখিনিও দিব লাগে আৰু তেওঁ ডিউটিও কৰিব লাগে আৰু ডিউটিত গৈও প্ৰব্লেম গাঁৱত গৈ বহুত বেজী চেজীৰ পৰা আদি কৰি সেইখিনি কাৰ'বাক দিলেও বিপদ নিদিলেও বিপদ নিদিলে আমাৰ চৰকাৰৰ ফালৰ পৰা আমুকজনীয়ে বে বেজী কিয় পোৱা নাই সেইটো চিঞৰিব আকৌ দিলেও যদি জ্বৰ চৰ উঠে আমি সৰু মানে এ এন এম গৰাকীয়ে সৰু সৰু ল'ৰা ছোৱালীখিনিক বেজী দিয়ে গতিকে সেই বেজী দিওঁতে কিছুমানৰ গাৰজেণ্টে আহি মানুহগৰাকীক বহুত বিবাদ তেনেকৈ কৰিবলগীয়া হয় কিন্তু আমাক চৰকাৰৰ নিৰ্দেশ মতে বা বাচ্ছাটোৰ ভালৰ কাৰণে এই এ এন এম গৰাকীয়েতো বেজীখিনি দিবই লাগিব দিয়ে সেই তেনেকুৱা ক্ষেত্ৰতে সেই বেলেগৰ শুনিছোঁ আৰু তেনেকুৱা বিবাদ কিছুমান হয়